মই ভাবোঁ যে অসমীয়া ভাষাটো মিডিয়া আৰু শিক্ষা ব্যৱস্থাত পৰ্যাপ্তভাৱে প্ৰতিনিধিত্ব কৰা হোৱা নাই যদিও মিডিয়াত আজিকালি অসমীয়া ভাষাটো চৰ্চাত আছে কিন্তু তথাপি ইয়াৰ লিখাসমূহত ইংৰাজী ভাষাৰ শব্দৰ বৃহৎ পৰিমাণৰ পয়োভৰ লক্ষ্য কৰা হয় বিদ্যালয়সমূহত অসমীয়া ভাষাটোত শিক্ষাত গুৰুত্ব দিয়া হয় কিন্তু যেতিয়া বিদ্যালয় এখনত আনুষ্ঠানিকভাৱে কোনো সভা পতা হয় তেতিয়া তাত ইংৰাজী ভাষাতেই কথা বতৰা কোৱা হয় গতিকে এই ক্ষেত্ৰত অসমীয়া ভাষাটো পৰ্যাপ্তভাৱে প্ৰতিনিধিত্ব কৰা হোৱা নাই বুলি মই ভাবোঁ